কেতিয়াবা মোৰ মনটো বেয়া লাগিলে কিতাপ পঢ়িলে মনটো ভাল লাগে মনটো ভাল লগা কাৰণটো এইটোৱেই যে কিতাপখনত সম্পূৰ্ণ কিতাপখনৰ কাহিনীটোৰ ওপৰত কিতাপখনৰ হাঁহি কিতাপখনৰ কিতাপখনৰ কাহিনীৰ ওপৰত সম্পূৰ্ণ সোমাই যোৱা হয় মাইণ্ড ছেটটো সম্পূৰ্ণ তাতে সংলগ্ন হৈ ব বাহিৰা মনটো বাকী ক্ষেত্ৰতে যি যিটো ক্ষেত্ৰত মনটো বেয়া লাগি আছিলে সেইটো ক্ষেত্ৰত সম্পূৰ্ণ পাহৰি যাওঁ কিতাপখনৰ কাহিনীটোৰ ওপৰত গুৰুত্ব দিয়া হয় কিতাপখনৰ পঢ়িলে কিতাপখনৰ কাহিনীটোত কি আছে কি নাই ধেমেলীয়া কৌতুক ইত্যাদি কাহিনীবিলাকৰ পঢ়ি পিনে বেলেগ কথা পাহৰি যোৱা হয় আৰু মনটো ভাল লাগে তাত থকা তাত থকা কু তাত থকা কৌতুক হওক তাত থকা কাহিনীটো হওক তাত থকা চৰিত্ৰটো হওক তাত থকা তাত তাত থকা মুঠতে সম্পূৰ্ণ কাহিনীটো সম্পূৰ্ণ উপন্যাস এখনে হওক বা চুটিগল্পই হওক বা সাধু কিতাপেই হওক সেই কাহিনীটোৰ ওপৰত সম্পূৰ্ণ সোমাই যোৱাৰ পিছত মনটো মনটো ভাল লাগি যায় আৰু ভাল লগা ফলত আৰু পঢ়িব মন যায় তেতিয়া কিতাপ আৰু লৈ পিনে কিতাপ আৰু বেলেগ কিতাপো পঢ়া যায় যদিও বেয়া লাগে আৰু ইখনৰ পাছত সিখন কিতাপ পঢ়ি থকা হয় কিতাপ পঢ়ি থকাৰ ফলত সম্পূৰ্ণ যিটো ক্ষেত্ৰত মানে মনটো বেয়া লাগি আছে সেইটো ক্ষেত্ৰত সম্পূৰ্ণ পাহৰি যোৱা হয় আৰু পাহৰি যোৱাৰ লগে কিতাপখনৰ প পঢ়ি যোৱাৰ লগে লগে আপোনাৰ মাইণ্ডটো বহুত বহুতো ভাল লাগি যায় আৰু মনৰ মনটো ফ ফ্ৰেছ লাগি যায় কিতাপখন পঢ়াৰ লগে লগে মানে কিতাপখনৰ কিতাপখনৰ কাহিনী সংলাপ আদি আদি সবতে গুৰুত্ব দি ভালদৰে নিকা বা ভাল পৰিৱেশ এটাত কিতাপখন লৈ পঢ়িলে মানুহৰ মা মনটো মনটোৰ লগতে মানুহৰ দেহটো সুন্দৰ হৈ থাকে আৰু বাহিৰা বেয়া লাগি থকা মনবিলাক বেয়া লাগি থকা বস্তুবিলাক সম্পূৰ্ণ পাহৰি যোৱা হয়